হাঁহ কুকুৰা পুহিবলৈ বিশেষকৈ আমাক গড়ালটো ৰ'দৰ জেগাত লাগে ৰ'দঘাই জেগাত পোহৰৰ প্ৰয়োজন হাঁহ কুকুৰাৰ কাৰণে বিশেষকৈ পোহৰটো আমাক লাগেই এক নম্বৰ কথা হ'ল পোহৰটো আমাৰ সৰু অৱস্থাতে কুকুৰা পোৱালিবিলাক মৰি যায় ঠাণ্ডা পালে সেইকাৰণে পোহৰৰ প্ৰয়োজন পোহৰৰ সহায়ত আমি কণীৰপৰা পোৱালিও উলিয়াও আৰু সৰু অৱস্থাতে পোৱালিবিলাকে দানা পানী খোৱাত কষ্ট হয় সি পোহৰ হ'লে মানে দানা পানী খাবলৈ আৰু সিহঁতি মানে ভাল পায় আৰু থাকিবলৈ সেইটো কাৰণে পোহৰ লাগে বিজুলী বাতিৰদ্বাৰা আমি মানে পোৱালিবিলাক তোলোঁ ডাঙৰ দীঘল কৰোঁ

কুকুৰা পোৱালিবিলাক ঠাণ্ডা পালে মৰি যায় সেইকাৰণে পোহৰ প্ৰয়োজন পোহৰ নহ'লে মানে কুকুৰা পোৱালি তুলিবলৈ দিগদাৰ গৰমদিনত বিশেষকৈ বেছি পোহৰৰ প্ৰয়োজন নাথাকে ঠাণ্ডাদিনত মানে পোহৰ নহ'লে একেবাৰে কুকুৰা তোলাৰ বহুত অসুবিধা আহি যায় সেইটো কাৰণে আমাক পোহৰ মানে লাগে খোৱা বোৱা কৰা আৰু গৰমটো সিহঁতক তাপ বেছি লাগে ঠাণ্ডাদিনত সেইটো কাৰণে মানে কুকুৰা পোহৰ লাগে কুকুৰা দানা পানী দৰৱ সকলোখিনি নি দিলেহে আমাৰ মানে কুকুৰা সোনকালে উৎপাদন হয় আৰু তিনি চাৰি মাহৰ পিছতহে আমি মানে কুকুৰা পোৱালি বিক্ৰী কৰিবলৈ পাৰোঁ কুকুৰা কণীওপৰাও আমি উৎপাদন কৰিব পাৰোঁ

কুকুৰা বিক্ৰীও কৰোঁ কণীও বিক্ৰী কৰা হয় পোহৰ লাগে বিশেষকৈ পোহৰ নহ'লে আমি মানে কৰিব নোৱাৰোঁ মুঠৰ ওপৰত গৰম নহ'লে আমি একো কৰিব নোৱাৰোঁ কুকুৰাবিলাক ঠাণ্ডাদিনত আমাৰ এতিয়া বহুত নষ্ট হয় পোৱালিবিলাক একেবাৰেই নুঠে পোহৰ নাপালে গৰমটো লাগেই সেইকাৰণে